যেতিয়া গছ গছনিবোৰত ফুল ফুলা দেখোঁ মনতো খুব ভাল লাগে আৰু যেতিয়া ৰাতিপুৱা শুই উঠিয়েই সেই ফুলবোৰ দেখোঁ তেতিয়া মনতো খুবেই প্ৰসন্ন হয় আৰু উৎফুল্লিত হৈ উঠে তাক দেখিলে মন গোটেই দিনটো অতি সুন্দৰভাৱে অতিক্ৰম কৰিব পৰা যায় আৰু যেতিয়া ফুলবোৰ সৰা দেখোঁ তেতিয়া মনতো বহুত দুখময় হৈ পৰে